অঁ হয় লাগিছে কওকচোন

অঁ অঁ তাৰ বাবে তুমি আপুনি এটা কাম কৰিব গাঁৱৰ যিমানবোৰ লোকৰ ঘৰত খেতিপথাৰ নষ্ট নষ্ট কৰিলে বানপানীয়ে তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ নামবোৰহেত নামবোৰ কাগজত লিখি ল'ব আৰু তেওঁলোকে তেওঁলোকৰ বানপানীয়ে কি কি ক্ষতি কৰিলে তাৰ বিষয়ে অলপ লিখি এখন দৰখাস্ত আকাৰে মোৰলৈ প্ৰেৰণ কৰি দিব আৰু মই সেই দৰখাস্তখন ছাৰহঁতক দিম আৰু ছাৰহঁতে কি সিদ্ধান্ত লয় তেওঁলোকে ল'ব আৰু অঁ ঠিক আছে বাৰু মই কৈ চাম মোৰ ওপৰৰ ছাৰহঁতক দৰখাস্তখন দেখাই চাম তোমালোকে খালী দৰখাস্তখন সোনকালে দিবা তেতিয়া মই কিবা এটা ছাৰহঁতলৈ দিব পাৰিম তেওঁলোকে কিবা এটা সিদ্ধান্ত ল'ব পাৰিব আৰু সোনকালে দিবা এই দুদিন তিনিদিনৰ ভিতৰতে অঁ অঁ চহীটো চহী কৰি দৰখাস্ত আকাৰে মোৰলৈ প্ৰে কৰি দি দিবাহি ব্লকত আহি অঁ অঁ